আমাৰ ওচৰ চুবুৰীয়া প্ৰায়সকলে হোমষ্টে' সুবিধা প্ৰদান কৰে তেওঁলোকে পৰ্য্যটকসকলক ভগৱান স্বৰূপে জ্ঞান কৰে কিয়নো তেওঁলোকে সেই পৰ্য্যটকসকলৰ পৰাই জীৱিকা নিৰ্বাহ কৰি আছে পৰ্য্যটকসকলক আশ্ৰয় দিয়া ক্ষেত্ৰত লোকসকল যথেষ্ট সমস্যাত ভোগে কিয়নো সকলো পৰ্য্যটক একেই নাথাকে কোনো পৰ্য্যটকে আহি ডিংকচ কৰি কাজিয়াৰ দৰে পৰিস্থিতি সৃষ্টি কৰে যাৰ বাবে কেতিয়াবা পুলিচৰ আশ্ৰয় ল'ব লগা হয় আৰু কেতিয়াবা কোনো পৰ্য্যটকে কোনোবা ঘটনা কৰি আহি পৰ্য্যটকৰ ৰূপত থাকেহি কিন্তু কেতিয়াবা পুলিছে আহি তেওঁলোকক লৈ যায় যাৰ বাবে সাধাৰণ লোকসকল যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব লগা হয়